ভাৰতৰ যদি প্ৰাচীন আৰু মধ্যযুগৰ প্ৰখ্য়াত ৰজাসকলৰ বিষয়ে মনত পেলাওঁ তেনেহ'লে পুনতেই মোৰ মনলৈ অহা ৰজাজনেই আছিল হৰিশ্চন্দ্ৰ যি ৰজা সদায় সত্যৰ ওপৰত প্ৰতিষ্ঠিত আছিল বা নিজৰ প্ৰজাসকলৰ লগত বৰ সুন্দৰভাৱে থাকি নিজৰ ৰাজ্যখন পৰিচালনা কৰিছিল হৰিশ্চন্দ্ৰৰজাৰ বিষয়ে আমি বহু কাহিনীতো পাওঁ বা বহুত আখ্যান উপাখ্যান বহু ধৰণৰ কাহিনীত তেখেতৰ কথা আমি শুনিবলৈ পাওঁ ৰজা হৰিশ্চন্দ্ৰৰ পত্নীৰ নাম আছিল সভ্যা আৰু সেই ৰাণীয়েও নিজৰ স্বামীৰ কথা বৰ সুন্দৰভাৱে শুনিছিল বা নিজৰ প্ৰজাসকলৰ লগতো তেওঁও বৰ সুন্দৰভাৱে আছিল বহু কাহিনীত দেখা পোৱা যায় যে ৰজা হৰিশ্চন্দ্ৰৰ সেই সময়ত বিশ্বমিত্ৰ মুনিয়ে এটা সময়ত আহি তেখেতক দক্ষিণা বিচাৰিছিল কিন্তু সেই সময়ত ৰজা হৰিশ্চন্দ্ৰই নিজৰ দক্ষিণা দিবলৈ সামৰ্থ্য় নাছিল যেতিয়া তেখেতৰ সেই সামৰ্থ্য় নাছিল তেতিয়া তেখেতে নিজৰ সন্তান নিজৰ পত্নীক এজন ব্ৰাহ্মণৰ ওচৰত বিক্ৰী কৰি দিছিল আচলতে বিশ্বামিত্ৰই সেই ৰজাৰ ধৰ্ম পৰীক্ষা লৈছিল আৰু সেই ধৰ্ম পৰীক্ষাত তেওঁনো কেনেদৰে উত্তীৰ্ণ হয় সেই সকলোবোৰ চাবলৈকে বিশ্বামিত্ৰ মুনিয়ে এই সকলোবোৰ ব্ৰাহ্মণৰ ঘৰত নিজৰ পত্নীক ৰখা নিজৰ সন্তানক ৰখা এই কামবোৰ কৰিছিল কিন্তু এটা সময়ত ৰজা হৰিশ্চন্দ্ৰই নিজৰ সকলোবোৰ ত্যাগ কৰিবলগীয়া হৈছিল নিজৰ ৰাজ্য ত্যাগ কৰিবলগীয়া হৈছিল তেওঁ চাণ্ডাল ৰূপে আহি শ্মশানত থাকিছিল মৃত্যু হোৱা লোকক তেখেতে সৎকাৰ কৰিছিল তেনেদৰে পত্নীয়েও নিজৰ সন্তানৰ লগত ব্ৰাহ্মণৰ ঘৰত আছিল ব্ৰাহ্মণৰ পত্নীৰ পৰা বহু গালি গালাজ শুনি নিজৰ জীৱনটো তেনেদৰেই চলা চলাইছিল কিন্তু তেওঁ যে তেওঁ পত্নী হিচাপে নিজৰ স নিজৰ স্বামীক যিমানখিনি সমৰ্থন কৰিছিল সেই সমৰ্থন বৰ্তমানৰ নাৰীসকলৰ মাজত এতিয়াও বহুতখিনি অভাৱ আছে তেখেতে নিজৰ স্বামীৰ কথা মানি এজন ৰাণী হৈয়ো ব্ৰাহ্মণৰ এজনৰ ঘৰত থাকিবলৈ গৈছিল দাসী হিচাপে এজনী ৰাণী হৈ সেই ৰাজ্যৰ পৰা নিজে ওলাই গৈ কাৰোবাৰ এজনৰ ঘৰত যেতিয়া দাসী হিচাপে থাকে সেই নাৰীৰো বহুতখিনি সাহস আৰু বহুতখিনি তেখেতৰ ত্যাগ জড়িত হৈ থাকে সময়ত যেতিয়া তেওঁক তেওঁৰ পুত পুত্ৰই ব্ৰাহ্মণৰ পূজা অৰ্চনাৰ থাকে তেনেকুৱাত যেতিয়া নিজৰ সন্তানটো যাব লগা হৈছিল ফুল আনিবলৈ বাগিচালৈ তেতিয়াই তেখেতৰ সন্তানৰ বাগিচাত থকা এটা সাপে তেখেতৰ সন্তানৰ মৃত্যু ঘটাইছিল যাৰ মৃত্যুত নিজৰ পত্নী নিজৰ মাকে সব্য়া ৰাণীয়ে শোক প্ৰকাশ কৰি নিজৰ কান্ধত লৈ শ্মশানলৈ লৈ গৈছিল আৰু সেই শ্মশানতেই লগ হৈছিল নিজৰ পত্নী পুত্ৰ আৰু ৰজা যি চণ্ডাল ৰূপে সেই শ্মশানতেই আছিল যেতিয়া সব্য়াক দেখা পাইছিল সব্য়া ৰাণীক দেখা পাইছিল তেওঁ নিজৰ পত্নীক প্ৰথমে চিনি পোৱা নাছিল যেতিয়া চিনি পালে চিনি পোৱাৰ পাছত তেওঁ যেতিয়া সুধিলে তেতিয়া ক'লে কাহিনী যে নিজৰ সন্তানৰ মৃত্যু হৈছে এজন সাপে এটা সাপে দংশন কৰি তেখেতৰ সন্তানটোৰ মৃত্যু ঘটাইছে তেতিয়া তেওঁলোকে উপায় নাপাই পেলাই সেই সন্তানক যেতিয়া শ্মশানলৈ লৈ গৈ যেতিয়া দাহ কৰিবলৈ লৈছিল তেতিয়াই সেই ব্ৰাক্ষণ ব্ৰাক্ষ যি আছিলে গুৰু আছিলে বিশ্বামিত্ৰ তেখেতে আহি ক'লে যে মই তোমাৰ ধৰ্মৰ পৰীক্ষা লৈছিলোঁ আৰু তুমি সেই ধৰ্মত উত্তীৰ্ণ হৈছা তুমি এজন তুমি তোমাৰ ধৰ্ম পৰীক্ষা ত উত্তীৰ্ণ হৈছা আৰু এই কাহিনীবোৰ আচলতে আমি বহুত ধৰণাৰ ভাওনা হওঁক বা বহুত ধৰণৰ পালা হওঁক এইবোৰ আগতে সমাজত দেখি পোৱা কাহিনীয়ে হয় আৰু এই কাহিনীবোৰে আমাক সঁচাই মুগ্ধ কৰে সত্যৰ পথত আগুৱাই যাবলৈ সত্য কথা কৈ নিজৰ পৰিচয় দিবলৈ